আগৰ তুলনাত বৰ্তমান অৱস্থাত ভাৰতীয় পৰিবহন ব্যৱস্থাটো যথেষ্ট উন্নত হৈছে প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত যাতায়তৰ ব্যৱস্থা বহুতো উন্নত হৈছে আগৰ দিনত মানুহে ভ্ৰমণ কৰিবলৈ জীৱ জন্তু ব্যৱহাৰ কৰিছিল ফলত মানুহৰ বহুতো সময় লাগিছিল আৰু সময়মতে নিৰ্দিষ্ট ঠাইলৈ গৈ উপস্থিত হ'ব পৰা নাছিল ভাৰতত বৰ্তমান জল পৰিবহনৰ স্থল পৰিবহনৰ আকাশী পৰিবহনৰ আৰু ৰোপৱে পৰিবহনৰ ব্যৱস্থা আছে আগতে মানুহে পৰিবহনৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বানৰ সন্মূখীন হ'ব লগা হৈছিল দুৰ্গম ঠাইলৈ যাবলৈ জন্তু পৰিবহনৰ সহায় লৈছিল যদিও লগত লাগতিয়াল বস্তু নিবলৈ অসুবিধা হৈছিল বাণিজ্যিক ক্ষেত্ৰত বৰ্তমান পৰিবহনৰ ব্যৱস্থা ভাৰতবৰ্ষত অৰ্থনীতি ক্ষেত্ৰত বহুতো অৰিহনা যোগাইছে ই এখন দেশৰপৰা ইখন দেশৰ বেপাৰ বাণিজ্য মিত্ৰতা আদি কৰাতো পৰিবহনৰ এক সুকীয়া অৰিহনা যদি পৰা যায় প্ৰযুক্তিবিদ্যাৰ সহায় লৈ ন ন পৰিবহন ব্যৱস্থাৰে দেশখনক আগলৈ আগুৱাই নিয়াত সহায় হ'ব